মই গছ পুলি ৰুবলৈ

যিটো মাটি ব্যৱহাৰ কৰোঁ সেই মাটিটোৰ ওপৰত আমি সকলোৱে যথেষ্ট গুৰুত্ব দিব লাগে মাটিটো আচলতে ভালদৰে চহাই মেলি পুষ্ট কৰি ল'ব লাগে আৰু সকলো মাটিতে আচলতে গছপুলি ভালো নহয় গতিকে গছপুলি ৰুবলৈ আমি যেতিয়া মাটিটো প্ৰস্তুত কৰা মাটিটো মাটিৰ ছিলেকশ্যনটো বৰ প্ৰয়োজনীয় আৰু নহ'লে সেইমতে মাটিটো আমি আচলতে প্ৰস্তুত কৰি ল'লোঁ যেনে বালিচহীয়া মাটিটোত আমি যিকোনো গছপুলি ৰুলে নহয় কিন্তু বালিচহীয়া মাটিত যদি আকৌ চেগুনৰ পুলি ৰুৱা যায় তেতিয়াহ'লে হয় আকৌ তেনেকুৱা কিছুমান গছৰ পুলি মাটি লৈয়ো তাৰমানে ভিন্ন প্ৰজাতিৰ গছৰ পুলি আমি ব্যৱহাৰ কৰিব পাৰোঁ

আমি সচৰাচৰ যিবিলাক আমাৰ ঘৰ এখনত যিবিলাক গছৰ প্ৰয়োজন আছে তামোল নাৰিকল কল আমি এইবিলাক গছ পুলি ৰুবলৈ আমি আচলতে ভাল প্ৰয়োজন এতিয়া কলিপুলি এটা ৰুওঁতেই কলপুলিটো আচলতে মাটিটো এই ৰ'দ পৰা ঠাইত হ'ব লাগে কলপুলিটো আচলতে বৰ চাঁচত বা হেৰিত যদি ৰ'দে নপৰে এনেকুৱা ঠাইত গছ পুলিটো নাবাঢ়েও ভালো নহয় কিছুমান গছ হ'ব কিন্তু তাৰপিছত বেমাৰ লাগিব কিবাকিবি গতিকে আচলতে মাটিটোৰ ওপৰত বহুত গুৰুত্ব দিব লাগে আৰু ভালদৰে চহাই ল'ব লাগে তাৰোপৰি সকলো গছকে একে ধৰণৰ আহাৰৰ প্ৰয়োজন নাই গতিকে আমি যি ধৰণৰ গছ পুলি ল লগাওঁ সেইমতে অলপমান সাৰ পানীৰ ব্যৱস্থা কৰিব লাগে সকলো গছকে একে নিচিনা সাৰো নালাগে গতিকে সেয়ে কিছুমান ফলৰ গছ থাকে কিছুমান অকল গা গছডালহে থাকে যেনে আমি এইবিলাক যিবিলাক গছ লগাওঁ যেনে গমাৰি চেগুন তিতাচপা এই এইবিলাক গছৰ পৰা ফল নাপাওঁ আমি কিন্তু এইবিলাক গছডালহে লাগে আমাক গতিকে সেই ৰণে সাৰ ব্যৱহাৰ কৰিব লাগে আমি ফল ধৰা গছত আমি যিটোৰ পৰা আমি ফল পাম তেতিয়া তেতিয়া সাৰ পানী ঠিক তেনেধৰণে দিব লাগে যেনে আমি পচন সাৰটো মানে সবতে ব্যৱহাৰ কৰিব পাৰোঁ মই গোবৰতো দিব পাৰোঁ সব গছতে দিব পাৰোঁ বাকীবিলাক এতিয়া অমিতা পুলি লগালোঁ আমি এতিয়া অমিতা পুলিটোত আমি আৰু অকল ইউৰিয়া বা এনেকুৱা দিলে নহ'ব তাতে ডি আই পি বা এনেকুৱা ধৰণৰ সাৰ দিব লাগিব যিটোৰ পৰা আমি আচলতে গছডালৰ লগে লগে আমি ফলটোও পাওঁ তাতে ধান খেতিটোও সেই আমি সেই অকল যদি ইউৰিয়াটো ব্যৱহাৰ কৰোঁ গছডাল ঠিকে হ'ব কিন্তু তাৰ পৰা আমি ভাল ফল এটা নাপাওঁ গা গছে একেবাৰে ধুনীয়া হৈ যাব যেতিয়া ধান লাগিব তেতিয়া কিন্তু আধা পটান হৈ যাব গতিকে সেইকাৰণে আমি সেইবিলাক ইউৰিয়াৰ পৰিৱৰ্তে আমি লাগে ইউৰিয়া কম পৰিমাণে দি তাত ডি এ পি বা এনেকুৱা ধৰণৰ সাৰ যিটোৰ পৰা এনেকুৱা ধৰণৰ যিটোৰ পৰা আমি আচলতে ফলটোও পাওঁ সেই সাৰটোও ব্যৱহাৰ কৰিব লাগে আমাৰ ঘৰুৱাভাৱে গৰুৰ গোবৰটোও অতি উত্তমেই সাৰ উত্তম সাৰ গতিকে সেইটোত ব্যৱহাৰ কৰিব পাৰিলে খুব ভালেই হয় খেতি সেইটোৰ পৰা আমি আৰু প্ৰচুৰ পৰিমাণে যদি গোবৰ দিব পাৰোঁ বেলেগ সাৰৰ প্ৰয়োজন নাই কিন্তু আজিকালিতো গৰু কমি আহিছে গতিকে আৰু গোবৰৰো ইমান যিমান মাটি আছে সিমান প্ৰচুৰ পৰিমাণে গোবৰ যোগান ধৰা সহজ নহয় গতিকে আমি কিছু পৰিমাণে হ'লেও ৰাসায়নিক সাৰৰ ওপৰত ভৰষা কৰিবই লাগিব

একেবাৰে সম্পূৰ্ণ ৰাসায়নিক সাৰৰ ওপৰতো ভৰষা নকৰি অলপ এনেকৈ জৈৱিক সাৰ বা কেঁচুসাৰ এইবিলাক ঘৰতো প্ৰস্তুত কৰিব পাৰি সেইবিলাকৰো আমি ব্যৱস্থা কৰিব পাৰোঁ কিন্তু সাৰ ব্যৱহাৰ কৰোঁতে মাটিটো যাতে গুণাগুণ পিছলৈ নষ্ট হৈ নাযায় সেই ধৰণৰ অলপ মাটিটো পৰীক্ষা কৰি লৈ তেনেকৈ ব্যৱহাৰ কৰিলে ভাল হ'ব আৰু মানুহবিলাক উপকৃতও হ'ব